ন লাখ নব্বৈ হাজাৰ নব্বৈ হাজাৰ পঞ্চাছ এক লাখ এঘাৰ হাজাৰ এশ এঘাৰ পঞ্চাছ হাজাৰ পাঁচ লাখ বিছ হাজাৰ তিনিশ আশী